হেল্ল' কোনে কৈছে হয় হয় হয় মুৰ্গী কিমান লাগিব আপোনাক দামটো আমি এতিয়া তিনি কেজি লোকেলটো পাঁচশকৈ বেচি আছোঁ তাৰপিছত এই কইলাৰ চাৰিশ ব্ৰইলাৰ তিনিশ এনেকৈ বেছি আছোঁ হয় নেকি সেইটো বস্তুৰ ওপৰতহে আজিকালি বস্তু কিমান দাম গম পাইছেনে বস্তুবিলাক বহুত দাম হৈছে নহয় এতিয়া ধৰক দানা এতিয়া দানা বস্তা আপুনি ভাবিবই নোৱাৰে আকৌ ভুচিও কিনিবলগীয়া হয় মিলৰ পৰা চফা কৰিবলৈ ধান চাউলৰ প্ৰতিটো বস্তু দাম বাৰু ইমান বেছি হৈ গৈছে বস্তু দাম হ'বই আৰু আপুনি কিমান ল'ম বুলি ভাবিছে বেছিকৈ ল'লে বাৰু অকণমান কিবা দম কম বেছ হ'ব আৰু দহ বাৰ কেজি ল'লে কিবা এটা কম বেছ কৰিব পাৰিম আৰু আপুনি আহিব বস্তুখিনি চাব আমাৰ ফাৰ্মত সব কুৱালিটিতে আছে আহি পেলাই ফাৰ্মত আপুনি চাবহি কোনদিনা আহে লোকেলটো লোকেলটো চাৰিশকৈ নোৱাৰিম বাইদেউ এই চাৰে চাৰিশমানকৈ আপুনি দহ কেজিকৈ নিলে পাৰিম আৰু চাৰে চাৰিশমানকৈ দিব হয় হয় কইলাৰটো চাৰিশ অঁ কইলাৰটোৰ চাৰিশই তেও আপুনি আহিবচোন তেতিয়া মই দাম দৰ অকণমান বস্তুৰ লগত দাম দৰটো কমাম কম বেছ হ'ব আৰু আপুনি বেছিকৈ ল'লে অলপ দুই চাৰি টকা কম বেছ কৰি দিব পাৰিম আৰু ঘৰতে থাকোঁ ঘৰতে থাকোঁ মোৰ ফাৰ্মতে আছে ফাৰ্মত নাথাকিলে নহ'ব নহয় গোটেইখিনি চোৱা চিতা কৰিব লাগে ঘৰৰ পৰা ফাৰ্মখন অকণমান দূৰ

বাৰীতে অঁ বাৰীতে

মোৰ পাছফালৰ বাৰীতে আছে ফাৰ্মখন ঘৰৰ পৰা অকণমান দূৰ নহ'লে এই তাত গেছটো বৰ বেয়া গেছ নহয় ঘৰলৈকে সোমাই যায় ওচৰত হ'লে বেয়া এইবিলাক অকণমান আঁতৰলৈ লৈছোঁ আৰু ফাৰ্মখন বাৰু হ'ব দিয়ক অঁ